মানে আমাৰ এই ঘৰৰ তেনেকেতো আমি পৰিষ্কাৰক বস্তুটো আমি ঘৰত তেনেকৈ ব্যৱহাৰ কৰিবতো নোৱাৰোঁৱেই তেনেকৈ আমাৰ সা সঁজুলিও নাই সেয়ে আমি আৰু সেয়া বজাৰৰ কেমিকেলকে কিনি আনি আমি ঘৰৰ ঘৰবিলাক পৰিষ্কাৰ কৰি ৰাখোঁ যিকোনো বস্তু তেনেকেই ঘৰ দুৱাৰ বা লেট্ৰিন বাথৰুমবিলাক এইবিলাক চফা কৰা কিছুমান কে কেমিকেল আছে সেইবিলাককেই কিনি আনি আমি ঘৰ দুৱাৰ লেট্রিন বাথৰূমবিলাক চাফা কৰি নিজে ঘৰ চাফ চিকুণকৈ ৰাখি থাকোঁ তাৰ পৰা আৰু আমাৰ ধৰক বেমাৰ আজাৰৰ পৰাও আমি মুক্ত পাওঁ সেয়ে এতিয়া আমাৰ আমি নিজেই এতিয়া বনাই ল'বলেতো আমাৰ তেনেকৈ একো বস্তুৱেই নাপাওঁ সেইকাৰণে আৰু কিনি অনা কেমিকেলকে আমি বনাই ব্যৱহাৰ কৰি ঘৰ দ্বাৰ চফা কৰি ৰাখোঁ আৰু ইয়াতকৈ আৰু আমি ভাল বস্তুটো নাপাওঁৱেই এতিয়া আৰু আপোনাৰ ধৰক যিবোৰ গা ঘঁহিবৰ কাৰণে কীট পতংগবোৰ নাশ কৰিবলৈকে এই ধৰক কি কয় ডেটল চাবোন আছে বা ডেটল লিকুইড আছে সেইবিলাক ব্যৱহাৰ কৰি আমি চাফ চিকুণ হৈ থাকোঁ বেমাৰৰ পৰা বাচিবলৈ কাৰণে সেয়ে এইবিলাক বস্তুকেই আমি ব্যৱহাৰ কৰোঁ আৰু এতিয়া আৰু নিজে বনাবতো নোৱাৰোঁৱেই আমিব এইবিলাক সেইকাৰণে প্ৰায় আমি আৰু কেমিকেল মানে যিবিলাক কিনিবলৈ পোৱা যায় সেইবিলাককেই ব্যৱহাৰ কৰি আমি ঘৰ দুৱাৰ চফা কৰি ৰাখোঁ